আমাৰ অঞ্চলত আটাইতকৈ ভাল ফল দিয়া খেতি বুলি কলে আগতেতো বহুত খেতি আছিল আমাৰ নিজৰ ঘৰতে ডাঙৰ ডাঙৰ জাহাজী কলৰ বাৰী কলৰ খেতি বাৰিষা জিকা খেতি ভাত কেৰেলা ৰঙালাও আমি বজাৰৰ পৰা পাচলি কিনা মনত নাই

এতিয়া বৰা ধানটো আমাৰ বিশেষভাৱে প্ৰয়োজন হয় বিহুৱে সকামে পিঠা পনা খাবলে জা জলপান খাবলে বৰা খেতিটো হয় আমাৰ তেনেকৈ আমি নানিয়া খেতি কৰো নানিয়া খেতিটো আপুনি মুৰী ভাল হয় কোমল চাউল ভজা চাউল কৰিব পাৰে তেনেকৈ জহাটো আমাৰ ভাতৰ কাৰণে ব্যৱস্থা কৰা হয় উৎসৱ পাৰ্বন হ'লেতো জহা চাউলৰ কথাই নাই গতিকতে এতিয়া আমাৰ মূল খেতি হিচাপে পৰিছে ধান খেতিটো উপাৰ্জন চাই আমি ধানৰ কিমান পালোঁ কিমান লাগিব চাই আমি ধান বেচিবও পাৰোঁ প্ৰয়োজন সাপেক্ষে সেই টকাটোৱে আমি ঘৰুৱা আৰ্থিক অনাটন দূৰ কৰোঁ এতিয়া প্ৰধান খেতি বুলি ক'বলে সেইহে বাৰিষাৰ খেতিটোৱেহে খৰালি খেতি আমাক চব বান্দৰৰ পৰা নোহোৱা হৈ গ'ল সেইকাৰণে আমি এতিয়া সেইবোৰ চব বাদ দি বৰ্তমান আমি ধান খেতিতেই ধৰিছোঁ